বজাৰত উপলব্ধ পেকেটৰ খাদ্য আমাৰ বাবে বহুত অপকাৰী আমি এতিয়া বজাৰৰ পৰা অনা ধৰি লওক পেকেট লাঞ্চ পেকেট লাঞ্চটো কোনো বিশ্বাস নাথাকে কাৰণ আমিতো কোনো গম নাপাওঁ সেয়া কাহানি বনোৱাৰ ভাত কাহানি মোক চেল কৰিছেহি আৰু ধৰক এতিয়া মেগী মেগীটোতো এটা জঘন্য খাদ্য আমি যদি সৰু ল'ৰা ছোৱালীক খুওৱা হয় তাৰ পৰা দেখা পাওঁ যে ল'ৰা ছোৱালীয়ে ভাত খাবলৈ মন নকৰে আৰু দিনক দিনে দুৰ্বল হৈ পৰে তাৰ পৰা ল'ৰা ছোৱালী লিভাৰ দুৰ্বল হৈ পৰে কিডনি দুৰ্বল হৈ পৰে গতিকে আমি এইবিলাক খাদ্য ব্যৱহাৰ নকৰাটো আমাৰ বাবে বহু ভাল বুলি ভাবোঁ এতিয়া ধৰক আমি যদি চাওঁ এতিয়া ভীমভিতা ভীমভিতাটো কিনাতকৈ আমি যদি নিজ ঘৰৰ বাৰীৰ আমি ভীমকল আনি পিচি খুৱাওঁ তেতিয়াতো বহুত উপকাৰ হয় কাৰণ আমিবোৰেতো সৰুতে তেনেদৰেই ভীমকল খাই ডাঙৰ হোৱা হৈছোঁহি এতিয়া সেইকাৰণে বজাৰৰ বস্তুতকৈ ঘৰৰ বস্তুৰ সেইটো বেছি থাকে আৰু আমি এতিয়া বাৰীৰ ফল মূল যেনে মধুৰী আম কঁঠাল বগৰী পনিয়ল লেটেকু আদি যদি ব্যৱহাৰ কৰোঁ তেতিয়াও আমাৰ বহু স্বাস্থ্য উপকৃত হয় লগতে আমাৰ স্মৃতিশক্তিও বাঢ়ে আৰু মোৰ লগতে যদি আনি ইয়াক ব্যৱহাৰ কৰে তেওঁলোকৰো ঠিক স্মৃতিশক্তি আদি কৰি বহুত সুস্থ হৈ থাকিব আৰু আন আনকো ব্যৱহাৰ কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ